মই প্ৰতিদিনাই ৰানিং কৰোঁ ৰাতিপুৱা আৰু গধূলি ৰানিং কৰোঁ ৰানিং কৰিবলৈ মই ৰাতিপুৱা ৰাস্তাত যাওঁ আৰু আবেলি হ'লে মই ফিল্ডত যাওঁ ফিল্ডখন আমাৰ ঘৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰত আৰু ৰাতিপুৱা ৰানিং কৰিবলৈ মই ঘৰৰ পৰা আমাৰ যিটো মেইন ৰাস্তা সেই ৰাস্তাটোৱেদি প্ৰায় পাঁচ কিলোমিটাৰ ৰানিং কৰোঁ ৰাতিপুৱা আৰু আবেলি হ'লে মই ফিল্ডত ৰানিং কৰোঁগৈ ফিল্ডত ফিল্ডখন দুশ মিটাৰ ট্ৰেক বনাই থোৱা আছে সেই ট্ৰেকত মই ডেইলি বিছ পাক বা বিছৰ পৰা ত্ৰিছ পাক মই দৌৰোঁ এই দৌৰাৰ মোৰ মূলতঃ কাৰণটো হ'ল যে বৰ্তমান সময়ত সকলোকে এটা চৰকাৰী চাকৰিৰ প্ৰয়োজন এই চাকৰিৰ বাবে বৰ্তমান মোৰ জীৱনৰ লক্ষ্য আছিল যে মই আসাম পুলিচত ভৰ্তি হোৱা সেয়ে আসাম পুলিছৰ বাবে মই বৰ্তমান ৰানিং কৰি আছোঁ যোৱা বছৰ তাৰ আগৰবাৰ মই আচাম পুলিছত দৌৰিছিলোঁগে আৰু দৌৰি সুখ্যাতিৰে পাছো হৈছিলোঁ কিন্তু চাকৰি পাবলৈ সক্ষম নহ'লোঁ এইবাৰ মই যথেষ্ট তাৰ বাবে কষ্ট কৰিছোঁ আৰু আচাম পুলিচৰ উপৰিও মই দৌৰিবলৈ যতে বহু প্ৰতিযোগীতাটো অংশগ্ৰহণ কৰিছিলোঁ তাত মই পদপী পাবলৈ সক্ষম স্থান পাবলৈ সক্ষম হৈছিলোঁ আৰু চাকৰিৰ উপৰিও দৌৰাটো আমাৰ সকলোৰে প্ৰয়োজনীয় কাৰণ দৌৰিলে মানুহৰ স্বাস্থ্য ভালে থাকে আৰু স্বাস্থ্যৰ উপৰিও নানান ৰোগ বিয়োগ নহয় মই যেতিয়া যেতিয়া মই দুহেজাৰ বাইছ চনৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ দুহেজাৰ বাইছ চনৰ আগত মোৰ শৰীৰৰ ওজন আছিল প্ৰায় আশী কেজি আৰু বৰ্তমান মোৰ ওজন হৈছে পঁয়ষষ্ঠি কেজি তাৰ উপৰিও যেতিয়া মই দুহেজাৰ বাইছ চনত যেতিয়ালৈকে মই দৌৰা আৰম্ভ কৰা নাছিলোঁ তেতিয়া মোৰ নানানখিনি ৰোগ আছিল যেনে মোৰ হাই ব্লাড প্ৰেছাৰ হওক অলপ চুগাৰৰ প্ৰব্লেম আছিল কিন্তু বৰ্তমান সেইবোৰ প্ৰব্লেম নাই আৰু এইটো কৰা পৰা মোৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত আহিল ছুগাৰৰ প্ৰব্লেম নাইকিয়া হ'ল তাৰোপৰি মোৰ শৰীৰটো সম্পূৰ্ণ সুস্থ আৰু বৰ্তমান মই প্ৰতিটো সম ৰাতিপুৱা দৌৰি অহাৰ পিছৰ পৰা মই দিনটো সুস্থিৰে কাম কৰিবলৈ সক্ষম হওঁ কোনো ধৰণৰ ভাগৰ অনুভৱ নহয় আৰু প্ৰতিটো কামেই মই বহুত ফূৰ্তি মনে কৰিবলৈ সক্ষম আৰু এই দৌৰা সকলোৱে দৌৰিব লাগে আমি বৰ্তমান সময়ত দেখি আছোঁ যে খেল ধেমালিত প্ৰতিটো মানুহেই নিজৰ নিজৰ কেৰিয়াৰ খুব ভালদৰে বনাবলৈ সক্ষম হৈছে খেল ধেমালি আমাৰ সকলোৰে প্ৰয়োজনীয় খেল ধেমালি খেলিবলৈ খেলিলে আমাৰ স্থান মান সকলোখিনি পোৱা যায় স্থান এইদৰেই পোৱা যায় যে সমাজত খেল খেলিলে স্থান পাই পেলাই আপোনাৰ সমাজৰ এটা নাম ৰয় উচেন বল্ট পৰা আদি কৰি আমাৰ হীমা দাস লাভলীনা বৰগোঁহাই সেই সকলো আমাৰ জলন্ত উদাহৰণ বৰ্তমান সময়ত আৰু তাৰ উপৰিও সেয়ৰ হিমা দাসকেই লৈছোঁ হিমা দাসে নিজৰ নিজেই দৌৰাটোক ওপৰত বেছ কৰি তেওঁ জীৱন প্ৰতিষ্ঠা কৰিলে সমাজত সকলোৰে আগত এটা চিনাকি নাম হ'ল অসমৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল আমিও যদি সেইদৰেই সদায় নিজৰ চেষ্টাত অটল থাকোঁ তেতিয়াহ'লে সকলোৱে এদিন সুখ্যাতিৰে নিজৰ জীৱন গঢ়িব পাৰিব তাৰ উপৰিও দৌৰাটো সকলোৰে কাৰণে ভাল দৌৰিলে আমাৰ হেৰি স্বাস্থ্যৰ উপকৃততো হয়েই তাৰ উপৰিও আমি সেই দৌৰে আমাৰ কি হয় বৰ্তমান নব আমি হেৰি কি কয় ইঞ্চপিৰেশ্যন বনিব হ'ব পাৰোঁ তেওঁলোকৰ সুস্বাস্থ্যৰ বাবে এটা শ্ল'গান বনাব পাৰোঁ মই সদায় ৰাতিপুৱা দৌৰোঁ ৰাতিপুৱা দৌৰিবলৈ মই পাঁচ বজাত উঠোঁ পাঁচ বজাত উঠি মই প্ৰথমে দাঁত ব্ৰাছ কৰোঁ দাঁত ব্ৰাছ কৰি পেলাই মই ঠাণ্ডা পানী খাওঁ ঠাণ্ডা পানী খাই পেলাই মোৰ যি দৌৰাৰ বাবে জোতা ব্যৱহাৰ কৰোঁ সেই জোতা আৰু জোতা আৰু যি মোৰ দৌৰাৰ বাবে পেণ্ট বা চাৰ ড্ৰেছটো বেলেগ হয় সেই ড্ৰেছ ব্যৱহাৰ কৰি পেলাই মই পিন্ধি দৌৰিবলৈ প্ৰায় চাৰে পাঁচ বজাত ওলাই যাওঁ চাৰে পাঁচ বজাত মই ৰাতিপুৱা সময়কণ বহুত ভাল হয় চাৰে পাঁচ বজা যিহেতু তেতিয়া বেলি পোহৰো পৰে আৰু সেই বেলি পোহৰ ভিটামিন দি থাকে আৰু আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী সেইবাবে মই ৰাতিপুৱা দৌৰিবলৈ যাওঁ দৌৰি বলৈ মই ঘৰৰ সন্মুখৰ পৰাই দৌৰা আৰম্ভ কৰোঁ আৰম্ভ কৰি আমাৰ ঘৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰ দুই কিলোমিটাৰ মাজেদি এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশৰ মাজেদি এটা পকা পকী ৰাস্তা আছে সেই ৰাস্তাৰ মাজেদি মই দৌৰোঁ তাৰ চাৰিওফালে ধান খেতি ধানৰ পথাৰ আছে আৰু পৰিৱেশটো আৰু ৰাতিপুৱা খুব সুন্দৰ বতাহ বলে সেই বতাহৰ বতাহটো আমাৰ সকলোৰে বাবে উপকাৰী আৰু তাত মই দুই কিলোমিটাৰ আগলৈ যাওঁ আৰু গৈ পেলাই তাৰ পৰা ঘূৰি আহি দুই কিলোমিটাৰ মোৰ য'ত য'ৰ পৰা ষ্টাৰ্ট কৰোঁ তাত আহি পাওঁহে আকৌ তাৰপৰা পুনৰ মই সেই পকী ৰাস্তাটোৰ মাজেদি দৌৰিবলৈ যাওঁ দৌৰি আহি পাঁচ কিলোমিটাৰৰ পৰা ছয় কিলোমিটাৰ যেতিয়া মোৰ দৌৰি হয় দৌৰি আহি অলপ জিৰণি লওঁ প্ৰায় দহ পোন্ধৰ মিনিট জিৰণি লওঁ জিৰণি লোৱাৰ সময়ত মই ঠাণ্ডা পানী খাওঁ পানী খাওঁ পানী প্ৰায় একৰ পৰা ডেৰ লিটাৰ পানী খাওঁ পানী খাই পেলাই মই কিছুমান এক্সাৰচাইজ আছে ৰানিং কৰাৰ পিছত সেই এক্সাৰচাইজখিনি কৰোঁ কৰাৰ পিছত মই আকৌ ঘৰলৈ উভতি আহোঁ আৰু মোৰ যিখিনি তাৰপিছৰ কা কাম থাকে সেই কামখিনি কৰোঁ আৰু আবেলি ৰানিং কৰিবলৈ দৌৰিবলৈ যাওঁ দৌৰিবলৈ যাওঁতে মই ফিল্ডত ফিল্ডত যাওঁ ফিল্ডত গৈ তাত মোৰ লগৰো বহুতখিনি আহে আবেলি ৰানিং কৰিবলৈ মোৰ লগৰ প্ৰায় আমি বিছৰ পৰা ত্ৰিছজনে বৰ্তমান শাৰীৰিক প্ৰশিক্ষণৰ বাবে আমি চেষ্টা চলাইছোঁ আৰু সেই বিছ ত্ৰিছজনে একেলগে দৌৰোঁ আৰু দৌৰাৰ আগতেও আমি কিছুমান যিটো শ শৰীৰটো গৰম কৰিব বাবে শৰীৰৰ তেজ গৰম কৰিবৰ কাৰণে আমি এক্সাৰচাইজ কৰি লওঁ এক্সাৰচাইজ কৰি আমি হেৰি কৰোঁ এক্সাৰচাইজ কৰোঁ কৰি পেলাই আমি দৌৰিবলৈ আৰম্ভ কৰোঁ দৌৰিবলৈ আৰম্ভ কৰোঁতে প্ৰথমতে আমি বহুত বেগত নাযাওঁ কম বেগত যাওঁ তাৰ পৰা আমি অকমানকৈ বেগটো বঢ়াই যাওঁ আৰু বেগ বঢ়াই বঢ়াই বঢ়াই এটা সময়ত আমি কি হয় নিজৰ যিটো এটা নিৰ্দিষ্ট দূৰত্ব থাকে যে বত্ৰিছশ মিটাৰ সেই বত্ৰিছশ মিটাৰ ৰানিং কৰোঁ কৰি পেলাই আমাৰ সময়টো চাওঁ যে কাৰ কিমান সময় লাগিলে আৰু দৌৰাৰ পিছত আমি সকলোৱে হেৰি কৰোঁ দৌৰি হয় দৌৰি হোৱাৰ পিছত আমি সকলোৱে টাইম চাওঁ চাই পেলাই আমি জপিয়াবলৈ লং জাপ মাৰিবলৈ আমি যাওঁ এই ৰানিং কৰা ফলত যোৱা বছৰ আমাৰ মোৰ লগৰ আৰু আমাৰ অঞ্চলৰে দুজন ল'ৰাই অসম অসম পুলিছত চাকৰি পাবলৈ সক্ষম হৈছে দৌৰি আমি যোৱা বছৰ একেলগে অনুশীলনী কৰিছিলোঁ আৰু তেওঁলোকে একেলগে চাকৰি পালে পোৱাৰ পিছত তেওঁলোকে চাকৰি পালে ময়ো সেই শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ লিখিত পৰীক্ষাটো দিছিলোঁহে কিন্তু চাকৰি নাপালো কিন্তু তেওঁলোকে চাকৰি পালে বৰ্তমান তেওঁলোকৰ ঘৰৰ অৱস্থাৰ পৰা সকলোখিনি যথেষ্ট উন্নত আৰু তেওঁলোকৰ পৰাই দেখি এইবাৰ ভাবিছোঁ যে ময়ো ভালদৰে চেষ্টা কৰোঁ আৰু এই চেষ্টা কৰিলে ভালকৈ দৌৰিবলৈ হ'লে মোৰ ভৱিষ্যত জীৱনটো ভালদৰে হেৰি সুস্থিৰ হ'ব তাৰ উপৰিও বৰ্তমান সময়ত ভৱিষ্যত জীৱনৰ কথা নক'লেও বৰ্তমান সময়ত মোৰ শৰীৰটোৰ ওপৰত মই বহুতখিনি উন্নত দেখা পাইছোঁ আৰু শৰীৰটো মোৰ নিজৰ শৰীৰটো সুস্থিৰে ৰাখিবলৈ মই বিভিন্নখিনি কাম কৰা যেন লাগিছে সেই সুস্থিৰ থকাৰ মূলতো আছে যে মোৰ ফেট বাৰ্ণিং যিটো চৰ মোৰ গাড়ী শৰীৰত যিটো মোৰ অতিৰিক্ত চৰ্বি আছিল সেই চৰ্বি বৰ্তমান নাইকিয়া হৈছে তাৰোপৰি ইয়াৰ কলেষ্ট্ৰলৰ পৰিমাণ মোৰ যিটো কলেষ্ট্ৰলৰ পৰিমাণ হাই আছিলে সেই কলেষ্ট্ৰলৰ পৰিমাণ কমিছে ওজন যিটো মোৰ উচ্চতাতকৈ যিটো ওজন অতিৰিক্ত ওজন আছিলে সেই অতিৰিক্ত ওজন নাইকিয়া হৈছে তাৰ উপৰিও মই মোৰ এটা সমস্যা আছিলে যে মোৰ চুলি অলপ সৰিছিলে সেই চুলি সৰাটো বন্ধ হৈছে আগতে বহুত নিজকে এনেকুৱা লাগিছে যে মই খুব এলেহুৱা কিবা কাম কৰিবলৈ মোৰ মন নাযায় কিন্তু বৰ্তমান সময়ত সেইটো নাই কাম কৰিবলৈ খুব স্পীড হওঁ আৰু সকলোকে মই এটাই ক'ম যে সকলোৱে কি হেৰি হওক নহওক ভৱিষ্যতলৈ যিয়ে নহওক বৰ্তমান সময়ত তেওঁ শৰীৰটোৰ ওপৰত কাম কৰা প্ৰয়োজনীয় কাৰণ বৰ্তমান সময়ত আমাৰ দৈনন্দিনত আমাৰ খাদ্য বস্তুখিনি ইমান পিয়ৰ নহয় সেইকাৰণে আমি ৰাতিপুৱা সকলোৱে দৌৰাটো প্ৰয়োজনীয় ৰাতিপুৱাই হওক বা আবেলিয়ে হওক সকলোৱে নিজৰ সময় সুতি উলিয়াই পেলাই ৰানিং কৰিব লাগে ৰানিং কৰিলে তেওঁলোকৰ শৰীৰটো সুস্থিৰে থাকে শৰীৰটো সুস্থিৰে থকাৰ উপৰিও তেওঁলোকৰ মনবোৰ বহুত ফূৰ্তি হয় আৰু এই ফূৰ্তি মনেৰে সকলো কাম সুস্থিৰে কৰিব পাৰি আৰু তেওঁলোকৰ নানান ৰোগ ব্যাধিৰ পৰা মুক্ত পায় বৰ্তমান সময়ত দেখিছোঁ যে সকলোৱে বিভিন্ন ধৰণৰ ৰোগত ভোগে বয়স হোৱাৰ লগে লগে হাৰ্টৰ প্ৰব্লেম আহে বহুতৰ গাৰ বিষ হয় গাঁঠি যোৰা কমজুৰি হয় এই সকলোবিলাক আমি যদি বৰ্তমান সময় পৰাই সময় উলিয়াই যদি আমি দৌৰোঁ ৰাতিপুৱাই হওক বা আবেলিয়ে দৌৰোঁ তেতিয়াহ'লে আমাৰ উপকৃত যথেষ্টখিনি উপকৃত হ'ব